কৃষকসকলে চৰকাৰৰ পৰা বেংকৰ পৰা লোন লৈ পিনে এই লোনৰ পৰিমাণটো বাঢ়ি যায় চক্ৰবৃদ্ধি সূতত বাঢ়ি যোৱাৰ বাবে পাছত ধাৰ মাৰিব নোৱাৰা হয় আৰু খেতি পাতি খেতি বাতি ভাল নোহোৱাৰ বাবে পিছত কি হয় পইচা ঘূৰাব নোৱাৰি অৱশেষত কি কয় আত্মহত্যা কৰিবলৈ বাধ্য হৈ পৰে গতিকে এইটো সামাজিক ব্যাধিটো নাইকিয়া কৰিবৰ বাবে আমি কি কৰিব লাগিব সামাজিক সজাগতা সভা আদি পাতি পিনাই কৃষকসকলক সজাগ কৰিব লাগিব তেখেতলোকে উন্নত ধৰণে খেতি কৰিবলৈ তেখেতলোকক দিহা পৰামৰ্শ দিব লাগিব বৈজ্ঞানিক ভিত্তিত কৃষি পদ্ধতি কৰিবলৈ তেখেতলোকক সা সুবিধা চৰকাৰে প্ৰদান কৰিব লাগিব কৃষিসমূহ উন্নত ধৰণৰ হ'বলৈ তেখেতলোকক চৰকাৰে বিশেষ ব্যৱস্থা কৰিব লাগিব চৰকাৰৰ ফালৰ পৰা বিশেষ খেতিৰ বীজ সাৰ পানী ব্যৱস্থা এইবিলাক কৰিব লাগিব আৰু কৃষকসকলক চৰকাৰে বিশেষ ৰেহাই মূল্য ৰেহাইত লোন আদি প্ৰদান কৰিব লাগিব তেতিয়াহে এই সমস্যাটো সমাজৰ পৰা আঁতৰি যাব